হয় মই নাম প্ৰসংগৰ লগতে সৰু পৰাই গান গাইছিলোঁ ষ্টেজতো প্ৰগ্ৰেম কৰিছিলোঁ বা মই মই কলেজতো বেষ্ট ছিংগাৰো হৈছিলোঁ যেতিয়া মোৰ বিয়া গ'ল তেতিয়া তেনেকুৱা সুবিধা বা ল'ৰা ছোৱালী হ'ল তাৰপিছত তেনেকুৱা সুবিধা গান গোৱাৰ সুবিধাকণ কমি গ'ল আৰু নিজেও সময় দিব নোৱাৰা হ'লোঁ তাৰ পিছত দুই এঠাইত প্ৰগ্ৰেম কৰিছোঁ গানৰো তাৰ পৰা এতিয়া আৰু মই নাম প্ৰসংগ লগতে বিয়া গীত এইবিলাকত মই জড়িত হৈছোঁ দুৰ্গা বন্দনা মই দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰিৰ পৰা দুৰ্গাৰ পূজাৰ বিদায় দশমীলৈ সেই সময়ত অনুষ্ঠান পৰিৱেশন কৰোঁ মোৰ এটা দল আছে ত্ৰিনয়নী দল বুলিবলৈ মোৰ দলটোৰ নাম ত্ৰিনয়নী দল গতিকে সেই দলটোৰ মোৰ বাৰজনী মোৰ সহকাৰী বা মোৰ লগৰ নামতী আছে আৰু এতিয়া আমি গোটেইকেইজনী মিলি মই নামতী গোটেইকিজনী মিলি আমি নাম প্ৰসংগ কৰি আহিছোঁ সৌ সিদিনাওঁ মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ প্ৰাগ চেনেলত সৰ্ব অসমৰ সৰ্ববৃহৎ বিয়ানাম প্ৰতিযোগিতা বুলি এটা প্ৰতিযোগিতা যে হ'বই সকলোৱে গমেই পাইছে তাতে ছয় হেজাৰৰ উপৰিও ওপৰত তাৰ মানে প্ৰতিযোগিতা প্ৰতিযোগী হৈছিল আৰু এই প্ৰতিযোগিতাখনত আমিও ছেকেণ্ড ৰাউণ্ডলৈ উন্নীত হৈছিলোঁ যোৱা চাৰি তাৰিখে আমি দ্বিতীয় পৰ্যায়ৰ আমি প্ৰতিযোগিতাখনত আমি প্ৰতিযোগিতা আমি কৰিছিলোঁ তাত আমি আমাৰ বাৰ মিনিট আমি বিয়ানাম গাইছিলোঁ সাত মিনিট আছিলে আমাৰ হোমৰ পৰা হোমত দৰা বহাৰ পৰা আৰু কইনা উলিওৱালৈ এইখিনি আমি বিয়াগীত গাব লাগিছিলে আৰু পাঁচ মিনিটৰ জোৰা নাম আছিলে এইখিনি আমি ভালকৈ প্ৰদৰ্শন কৰা বুলি আমি ক'ব খুজোঁ আৰু ভাল হৈছে বুলি ভাবিছোঁ গতিকে পিছলৈ কেনেকুৱা হয় আমি ফলাফল ঘোষণা কৰিলেহে গম পাম